হয় নমস্কাৰ

ঠিক আছে ঠিক আছে হয় হয় এতিয়া চাওক মানে অসমৰ প্ৰেক্ষাপটত যদি গুৰুজনাৰ বিষয়ে আমি চৰ্চা নাৰাখো তেনেহ'লে কৃষ্টি সংস্কৃতিৰ গোটেই ভেটিটোৱে আমাৰ দুৰ্বল হ'ব গতিকে অসমৰ প্ৰথমটো যদি কিবা এটা লিখিবলগীয়া হয় তেনেহ'লে আমি শংকৰদেৱৰ জন্মস্থানৰ বিষয়ে লিখিব লাগিব আৰু তাৰ লগতে তেখেতৰ যিখিনি অৱদান বৰগীতৰ পৰা আৰম্ভ কৰি নাট ভাওনা বাদ্যলৈকে এইখিনি সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে আমি কি ব্যৱস্থা আজি উত্তৰ প্ৰজন্মই কি ব্যৱস্থা ল'ব তাৰ ওপৰত আপুনি এটা তথ্য ৰাখিব লগতে লগতে এনেকুৱা কৰক যে আজি শংকৰদেৱৰ প্ৰাসংগিকতা আছে কিন্তু সেই প্ৰাাসংগিকতা লিখিব নালাগে সেই প্ৰাসংগিকতা আমি কিমান গভীৰভাৱে আমি অসমীয়া হিচাপে আমি শংকৰদেৱৰ প্ৰাসংগিকতাখিনি কিমান গভীৰভাৱে উপলব্ধ উপলব্ধি কৰোঁ যেনেধৰণে চাওক নামঘৰসমূহত আমি শংকৰদেৱৰ বিষয়ে চৰ্চা কৰোঁ হয় কিন্তু আমি নামঘৰতে বহি থকা ভকত বৈষ্ণৱসকলে শংকৰদেৱৰ বিষয়ে কেইটা কথা আমি জানো এই কথাসমূহো আপুনি এটা বিষয় ৰাখি তাতে অন্তৰ্ভুক্ত কৰিব

হয় হয় সেইটোৱে সেইটোৱে একেবাৰে শুদ্ধ কথাটো আপুনি কৈছে তাৰমানে আমি শংকৰদেৱৰ বিষয়ে বহুত কৈ থাকোঁ আমি বিশ্ব দৰবাৰলৈ শংকৰদেৱক নিব লাগে আমি লিখনিসমূহো আমি দিওঁ যে শংকৰদেৱ বিষয়ে আমি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ শংকৰদেৱক কিন্তু শংকৰদেৱৰ প্ৰতিষ্ঠা কৰাৰ আগতেই শংকৰদেৱৰ যিখিনি শুদ্ধ তথ্য আমি অসমীয়া হিচাপে অঁ সুপ্ত সুপ্ত হৈ থকা অৱদানসমূ অৱদানসমূহ আমি অসমীয়া হিচাপে তাক কিমান গভীৰতালৈ বা কিমান গভীৰভাৱে তাক চিন্তা চৰ্চা কৰি আগবঢ়াই নিয়াত আমি সহযোগীতা কৰিছোঁ এই কথাখিনি কিন্তু অন্তৰ্ভুক্ত আপুনি কৰাব কৰি থকা হয় হয় হয় সেইটোৱে সেইটোৱে অকণমান চেঞ্জ এটা আহক আৰু সেই চেঞ্জটোৱে যাতে তেখেতৰ বিষয়ে নতুনত্ব বাৰে নতুনভাৱে আমাৰ উত্তৰ প্ৰজন্মই কিবা এটা তথ্য উপলব্ধি কৰক এনেকুৱা ধৰণৰ আপোনাৰ লিখাটোৰ পৰা মই তেনেকৈ আহ্বান কৰিছোঁ ধন্যবাদ ধন্যবাদ ঠিক আছে